আমাৰ জনজাতীয় আমি আমি জনজাতীয় ক্ষেত অসমীয়া এতিয়া আমি অসমীয়া বুলি ক'ব গ'লে আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আমি বহুত বাধাত বাধা বিঘিনি হয় বা বহুত যাতা যাতৰ পাৰ কাৰণে আমাৰ কষ্ট হয় গতিকে আমি টাইমমতে ডক্তৰ পাব লাগে আমি সেইটো সময়ত ডক্তৰ নাপাওঁ তাৰোপৰি আমাৰ ধৰক পেচেণ্টবিলাক আমি ইয়াৰ পৰা আমাক বহু দূৰলৈ ৰেফাৰ কৰি দিয়ে এনেকুৱা ৰেফাৰ কৰাৰ ক্ষেত্ৰত আমাৰ বহুতখিনি বাধাৰ সন্মুখীন হয় বা কেতিয়াবা ৰাস্তাতে মানুহ মৰি গৈছে বা কেতিয়াবা মানুহ ৰাস্তাতে হাৰ্ট এটেক হৈ মৰি যাব লগা হৈছে বিশেষকে বিশেষ বিশেষ ডক্টৰৰ ক্ষেত্ৰতে প্ৰয়োজন হৈছে এতিয়া প্ৰে প্ৰেগনেন্সী লেডিৰ কাৰণে মানে বহুত অসুবিধা হয় মানে এনেকুৱা হয় যিটো সময়ত ডক্তৰ পাব লাগে সেইটো সময়ত আমি ডক্তৰ নাপাওঁ যিটো সময়ত নাৰ্চ পাব লাগে সেইটো সময়ত আমি সময়মতে ডক্তৰ নাৰ্ছ একোকে নাপাওঁ গতিকে আমি অসমীয়া বুলি অসমীয়া জনজাতি বুলি বহুত বাধাৰ প্ৰয়োজন হৈছে গতিকে কিমান ক'ম কৈ চেছ কৰিব নোৱাৰি গতিকে এতিয়া আমি ধৰক এখন এম্বুলেঞ্চে মাতিব লগা হয় সময়মতে এম্বুলেঞ্চখন আহি নাপায় তাৰ ক্ষেত্ৰত আমি কি তাৰ ক্ষেত্ৰত আমি কি মানে ধৰ জানিব লগা আছে বা কি কৰিবলগা আছে আমি একো সিটো সময়ত উপায়বিহীন হৈ যাওঁ হৈ যাওঁ তাৰ কাৰণে আমি নিজে নিজৰ মানে ধৰক ওচৰৰ পাজৰৰ গাড়ী বিচাৰি যাব লগা হয় এই ক্ষেত্ৰতো আমাৰ বহুতখিনি অসুবিধা হয় যেতিয়া তাৰ তেনেকে আমি গাড়ী বিচাৰি কিবা বিচাৰি লৈ যোৱাৰ পিছতো আমি ডক্তৰখানাত সময়মতে গৈ পোৱাৰ পিছতো আমি সেইমতে ডক্তৰ নাৰ্ছ আমি এইখিনি নাপাওঁ সেইখিনি ক্ষেত্ৰতো আমাৰ বহুত অসুবিধা হয় আৰু তেনেকে ধৰক আমাৰ ল'ৰা ছোৱালীবিলাকো যেনেকুৱা শিক্ষা পাব লাগে সেনেকে শিক্ষা পোৱা নাই বা স্কুল স্কুল কলেজ যিখিনি থাকিব লাগে আমাৰ সেইখিনি আমাৰ ইয়াত সেইখিনি নাই গতিকে আমি চব ফালৰ পৰা বহুতখিনি অসুবিধাত পৰি আছোঁ গতিকে অসুবিধাখিনি আমাক কোনে সুবিধা দিব এইবিলাকৰ ক্ষেত্ৰত আমি বহুত চিন্তিত আৰু আমি এতিয়া আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি গঢ় দিব পৰা নাই যিখিনি গঢ় দিব লাগে সেইখিনি গঢ় দিব পৰা নাই কিয় পৰা নাই আমি এতিয়া বহুত বাধাৰ সন্মুখীন হৈ আছোঁ এতিয়া ধৰক বিশেষকে ধৰক আমাৰ ডাঙৰ এখন হস্পিটাল নাই ডাঙৰ এখন কলেজ নাই বা কোনো স্বাস্থ্যকেন্দ্ৰ ডাঙৰ এখন একো নাই গতিকে তেনে ক্ষেত্ৰত আমাৰ বহুতখিনি বাধাৰ সন্মুখীন হয় গতিকে আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ আমাৰ পৰা আপোনালোকে যিখিনি আমাৰ অসুবিধা আছিলে অসুবিধা অসুবিধাখিনি আমাক জনোৱা জনাব দিয়াৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু লগতে বহুতখিনি ক'বলগীয়া আছে বা কি ক'ম গতিকে ক'লে হৈ নাহে কিন্তু এতিয়া আমাৰ ল'ৰা ছোৱালীক আমি বাহিৰত পঠাব লাগে কিন্তু বাহিৰত আমি কেনেকে পঠাম আমাৰ টকা পইচাৰ অসুবিধা আছে বা চব ফালৰ পৰা আমি অসুবিধাৰ সন্মুখীন হ'ব লাগে আমাৰ ইয়াত তেতিয়া এখন ডাঙৰ কলেজ নাই ডাঙৰ হস্পিটাল নাই এতিয়া আমি হস্পিটাল যাব লগা হ'লে কিবা এটা কৰিব লগা হ'লে আমি বাহিৰত যাব লগা হয় কিয় এইটো হৈছে গতিকে এইটো হ'ব নালাগে এতিয়া যদি আমাৰ চহৰতো যদি এখন যদি ডাঙৰ হস্পিটাল থাকিলে হয় ডাঙৰ কলেজ থাকিলে হয় তেতিয়াহ'লে মোৰ ল'ৰা ছোৱালী বা মোৰ বন্ধু বান্ধৱী বা মোৰ বাই ভনীসকলৰ ল'ৰা ছোৱালীখিনিও নিশ্চয় বাহিৰত যাব নালাগিলেহেঁতেন এতিয়া ধৰক আজি আমাৰ ইয়াত কোনো এটা ডাঙৰ কোম্পানী নাই গতিকে এতিয়া মোৰ ল'ৰা ছোৱালী বা বা মোৰ বাইদেউ ভণ্টিহঁতৰ ল'ৰা ছোৱালীখিনি বাহিৰত যাব লাগে কিয় বাহিৰত যাব লাগে এইটো কিয় হৈছে এইটো পৰিস্থিতি ক'ৰ পৰা হৈছে এইবিলাক ধৰক আজি যদি আমাৰ যদি গুৱাহাটীত বা তেনেকুৱা ওচৰে পাঁজৰে ডাঙৰ কোম্পানী থাকিলে হয় ডাঙৰ হস্পিটাল থাকিলে হয় তেতিয়াহ'লে নিশ্চয় বেকাৰ ল'ৰাবিলাক বেকাৰ ল'ৰাবিলাক নিশ্চয় বাহিৰত যাব লগা নহ'লে হয় আৰু ধৰক এই বেকাৰ ল'ৰাবিলাক বাহিৰত যাই মানে নিজৰ জানটো বলি দি আহিব নালাগিলে হয় কিন্তু কি বুলি কম ক'ব লগা আৰু বহুত থাকে কিন্তু এতিয়া কি ক'ম গতিকেইে অসুবিধাবিলাক আপোনালোকক জনাবলৈ পাই বহুতে সুখী বহুতে সুখী গতিকে গতিকে আৰুতো ক'ব বহুত আছে কিন্তু কিন্তু মানে ওলাই অহা নাই কিন্তু আহিব কিন্তু এতিয়া ধৰক আমি যেনেকুৱাকে ধৰক আমি এখন দোকান দিছোঁ দোকানখনতো যেনেকুৱা মানে ধৰক দোকানখন চলাৰ ক্ষেত্ৰত ধৰক যেনেকে চলিব লাগে তেনেকে চলা নাই চলা নাই যিখিনি ইনকাম হ'ব লাগে দোকানখনৰ পৰা সেইখিনি হোৱা নাই যিটো বস্তুৰ মূল্য সেই মূল্যটো মানুহে দিব টান পায় গতিকে আজি আমি নিজে কষ্ট কৰিও মানে আমি ইয়াৰ ফল পোৱা নাই কি কাৰণত পোৱা নাই এইবিলাক কিহৰ কাৰণে হৈছে গতিকে চাওক আজি এতিয়া আমি এখন দোকান দি চলিছোঁ এটা কাষ্টমাৰ আহে ইটো বস্তুৰ ইটোহে দাম ইটো দাম হ'ব নালাগিছিল গতিকে আমি গৈ বস্তুটো টাউনৰ পৰা আনিব লাগে টাউনৰ পৰা আনাৰ পিছত মোৰ দোকানখনত নিশ্চয় এটকা বা দুটকা এটা বেছি ল'ব লগা হয় তাৰ কাৰণে মানুহখিনি সেইখিনিও ওকালতি কৰে গতিকে এইবিলাক ক'ৰ পৰা হৈছে কিয় হৈছে এইবিলাক গতিকে গতিকে বহুত কথা গতিকে আমাৰ ইয়াত এতিয়া বিশেষকে ডাঙৰ এখন হস্পিটাল লাগে ডাঙৰ এখন কলেজ লাগে আৰু ডাঙৰ কোম্পানী লাগে গতিকে যদি কোম্পানীখন থাকে বহুত ল'ৰা ছোৱালী সা সুবিধা সা সুবিধা পাব বা সুবিধা হ'ব ল'ৰা ছোৱালীখিনি বাহিৰত যাব নালাগে বাহিৰত পঢ়িব নালাগে সিহঁতৰ জীৱনটো মানে সঁপি দিব বেলেগত নালাগে গতিকে বহুতখিনি বহুতখিনি দি কৰিব লগা বা হ'ব লগা আছে ইয়াতে এতিয়া ধৰক ডাঙৰ এখন ডাঙৰ এখন যদি ধৰক তেনেকুৱাকে কম্পানী থাকিলে হয় সেই কম্পানীখনতো বহুত ল'ৰা ছোৱালী ভৰ্তি হ'ব পাৰিলে হয় বা ডাঙৰ এখন হস্পিটাল থাকিলে হয় তেতিয়াহ'লে বেকাৰ ল'ৰা ছোৱালীখিনিত তাত যাই ভৰ্তি হ'ব যিয়ে নহওক বা মাইকীখিনিৰো সমস্যা বহুত আছে অকল মাইকীখিনিৰ ঘৰৰ ভাত বনোৱা কামটোৱে কাম নহয় মাইকীখিনিৰো নিজৰ খৰচ আছে গতিকে মাইকীখিনি নিজৰ হাজবেণ্ডৰ ওপৰত চলিব লগা হয় নিজৰ হাজবেণ্ডৰ ওপৰত মানে চবে মানে চলাটো নিবি নিবিচাৰে গতিকে ময়ো এজন ময়ো ময়ো তেনেকুৱা এজন ব্যক্তি হয় বা তেনেকুৱা এজন নাৰী হয় ময়ো নিজৰ হাজবেণ্ডৰ ওচৰ ওপৰত চলোৱাটো ময়ো নিবিচাৰোঁ ময়ো নিজে সবলীকৰণ হোৱাটো বিচাৰোঁ গতিকে মই সবলীকৰণ কেনেকৈ হ'ম সবলীকৰণ হ'ব লাগিলে মই নিশ্চয় কিবা এটা কাম কৰিব লাগিব কিন্তু মই কি কাম কৰিম যিটো কাম কৰোঁ সেইটো কাম মতে কোনো ফালৰ পৰা মই মানে ছাকছেছ নহওঁ ছাকছেছ হ'ব লাগিলে বহুত কষ্ট কৰিব লগা হয় বহুত কষ্ট কৰাৰ বিনিময়তো মানে একো ফল নাপাওঁ কিহৰ কাৰণে ফল নাপাওঁ এইবিলাক কিহৰ কাৰণে হৈছে আমি একোকে নাজানোঁ গতিকে আমি মাত্ৰ এটা কথাই জানোঁ আমি চবে নাৰী হওক পুৰুষ হওক মানে নিজৰ ভৰিত নিজে থিয় দিয়া হ'ব লাগে নিজে সবলীকৰণ হ'ব লাগে নিজে সবলীকৰণ হোৱাটো কিয় ভাল তেতিয়া মানে আনৰ ওচৰত বা আনৰ ওপৰত হাত পাতিব নালাগে গতিকে গতিকে তেনেকুৱা এতিয়া ধৰক ছোৱালী এজনীয়ে ডাঙৰ গাভৰু ছোৱালী এজনীয়ে ধৰক বিয়া নোহোৱকে বহুত বয়স চাই ঘৰতে আছে তাই নিজৰ নিজৰ মানে সবলীকৰণ হোৱাটো বিচাৰে গতিকে তাই কেনেকৈ সবলীকৰণ হ'ব গতিকে যদি কিবা যদি সা সুবিধা পায় বা চৰকাৰৰ ফালৰ পৰা যদি তেনে যদি কোনো কিছুমান সা সুবিধা থাকে তেতিয়াহ'লে নিশ্চয় সেই ছোৱালীজনীয়ে বা সেই মাইকীজনীয়ে বহুত মানে সবলীকৰণ নিজকে নিজকে হৈ উঠিব আৰু মই এইটোও বিচাৰোঁ যে সদায় মানুহে নিজ স্বাধীন হৈ চলিব পৰাটো হ'ব লাগে আনৰ ওপৰত স্বাধীন হৈ চলাটো মই নিবিচাৰোঁ সদায় মানুহে নিজ স্বাধীন নিজৰ ভৰিত নিজে থিয় দি চলিব লাগে গতিকে কি ক'ম আৰু ক'ব লগা বহুত আছে গতিকে মই মই এতিয়া এটা কথাই কওঁ মই বহুত ইয়াতে বহুতখিনি কথা ক'লো ইয়াতে মোৰ কিবা ভুলো হ'ব পাৰে বা ভ্ৰান্তিও হ'ব পাৰে সকলো দোষ গুণ মাৰ্জনা কৰি ক্ষমা কৰি দিব যদি মই ইয়াতে কিবা কোৱাটো যদি ভুল হৈছে এইখিনিও আপোনালোকে মোক মাফ কৰি দিব মই নাজানো একোকে ক'ব নাজানো মই হ'ল এটা তাৰ মানে সামান্য মানে ঘৰৰ ৰান্ধনী এজনী গতিকে ঘৰৰ ৰান্ধনী এজনীয়েনো কিমান কথা ক'ব পাৰে তথাপিতো মই মোৰ ফালৰ পৰা এইখিনি কথা কৈছোঁ আপোনালোকে এইটো কি বিচাৰে কি সহায় কৰে সেইটো এতিয়া আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব মাত্ৰ মই মোৰ ক'ব লগা কথাখিনি মোৰ ভাগ্যত যিখিনি আহিছে মই সেইখিনিৰ বিষয়ে ইয়াতে অকমান জনাইছোঁ গতিকে আৰু ক'ব লগা বহুত থাকি যায় কিন্তু মানে কিমান কমকৈ চেছ কৰিব নোৱাৰোঁ গতিকে মই এইখিনি কৈয়ে মই মোৰ মই মোৰ কথাখিনি সামৰণি সামৰণি মাৰিছোঁ গতিকে ধন্যবাদ